হেল্ল' অ' কি কৰি আছা এ মইও এনেই আছোঁ খবৰ ভালনে

মইও এই এনেই বহি আছোঁ অ' এই অ' বিহুত হেৰি হ'লনে যোগাৰ হ'লনে মাঘ বিহুৰ হাঁহ বাচি আছা নেকি আজি হাঁহ খাবি নেকি অ'

অ' কেনেকৈ বনাই হাঁহ মই নাজানোঁ নাজানো কেনেকৈ নো

অ'

অ'

অ' অ' যাম ৰ খাবাক লেগি যাই আছোঁ অ' শিকিও আহিম খাবও যাম দে পিছে হ'ব দি ইতা